হেল্ল' অ' হেল্ল' কওক হয় হয় কওকচোন আপুনি কি বিচাৰিছে অঁ জানিছোঁ আপুনি ক'ত যাব বিচাৰিছে অ' দাৰ্জিলিং যাব দাৰ্জিলিং যাব মানে কিমান মানুহ যাব আপোনাৰ অ' দহজন আপোনালোক এতিয়া কথাটো হ'ল কি দাৰ্জিলিং যাবলৈ সুবিধা কেইবাটাও আছে প্ৰথম কথা হ'ল আপোনালোক যদি গুৱাহাটীৰ পৰা যায় তেতিয়াহ'লে গুৱাহাটীৰ পৰা আপোনালোকে ডাইৰেক্ট মানে পোনপটিয়াকৈ গাড়ীৰ আপোনাৰ সংযোগ আছে পোনপটিয়াকৈ গুৱাহাটীৰ পৰাই ভাড়া গাড়ীয়ে আপোনালোকক নি দাৰ্জিলিঙত থৈ আহিব আৰু দ্বিতীয় কথাটো হ'ল কি দাৰ্জিলিঙত থ'ব দাৰ্জিলিঙত বিভিন্ন অঞ্চল দেখুৱাব আৰু তাৰপিছত পুনৰ আনি পেলাই আপোনালোকক গুৱাহাটীত থ'বহি বা গুৱাহাটী বুলি নাই আপুনি কোন জেগাৰ পৰা যাব এতিয়া অঁ গোলাঘাটৰ পৰা গ'লে গোলাঘাট পা গ'লেও গোলাঘাটৰ পৰা আপোনাৰ তেনেকুৱা গাড়ী ব্যৱস্থা আছে আৰু ইয়াৰ অন্যথা আপুনি গোলাঘাটৰ পৰা ৰে'লৱে' টিকেটতো যাব পাৰে ৰে'লত ইয়াৰ পৰা ধৰক আমাৰ গুৱাহাটী আৰু জলপাইগুৰি হৈ পেলাই আপুনি এন জে পি ত নামিব লাগিব নিউ জলপাইগুৰি নিউ জলপাইগুৰি পা আপুনি ৰে'লত নামি পেলাই নিউ জলপাইগুৰিৰ পৰা আকৌ দাৰ্জিলিঙলৈ আপোনাৰ দুখন ধৰক আপোনাৰ ট্ৰেইন আছে টয় ট্ৰেইন আছে টয় ট্ৰেইনো যাব পাৰে বা ব্যক্তিগতভাৱে গাড়ী আপুনি ভাড়া কৰি পেলাই চাৰি পাঁচজনীয়ে গাড়ী আঠজন মানুহৰ কাৰণে ব্যক্তিগতভাৱে গাড়ী ভাড়া কৰি আপুনি তাৰপা যাব পাৰিব সেইটো আমি ব্যৱস্থা কৰিব পাৰিম কিন্তু প্ৰথম কথাটো হ'ল কি আপোনালোকে ইয়াৰ পৰা গ'লে এই আপোনালোকে কেনেকৈ যাব আপোনালোকে গ'লে এতিয়া ট্ৰেইনত যাবনে ট্ৰেইনত গ'লে আপোনালোকে নিউ জলপাইগুৰিত নামিব লাগিব এন জে পি এন জে পি ত নামি পেলাই এন অ' ট্ৰেইনতে গুৱাহাটীলৈ নহয় ট্ৰেইনতে আপুনি গ'লে আপুনি একদম জলপাইগুৰিলৈ যাওক নিউ জলপাইগুৰিলৈ নিউ জলপাইগুৰিলৈ গ'লে আপোনাৰ তাৰমানে আপুনি তাৰপা গ নিউ জলপাইগুড়িৰ পৰা আপুনি বাছো পাব আপুনি আপুনি নিজে গাড়ী ভাড়া কৰি যাব টেক্সিও পাব আৰু তাৰপৰা আপুনি ট্ৰেইনো পাব ট্ৰেইনবোৰত যাবলৈ খুব ধুনীয়া ট্ৰেইনবোৰ খালী খৰচটো অকণমান বেছি এইবোৰ টয় ট্ৰেইন বুলি কয় দাৰ্জিলিঙলৈ যোৱা আৰু সেই টয় ট্ৰেইনবোৰে আপোনাক দাৰ্জিলিঙৰ মানে দাৰ্জিলিং গোটেই জিলাখন প্ৰায় ভ্ৰমণ কৰাই কৰাই লৈ যায় পাহাৰৰ কাষে কাষে মূল ৰাস্তা কাষে কাষে বৰ ধুনীয়া দৃশ্য আৰু তাত থাকা খোৱাৰ বাবে আপুনি হোটেলো আমি বন্দবস্ত কৰি দিম আৰু আমাৰ কোম্পানীৰ পা আপুনি যদি ল'বলৈ যায় আমাৰ পৰা ল'বলৈ যায় তেতিয়াহ'লে অন্তত আমি মিনিমাম টেন পাৰ্চেণ্ট আপোনাক ডিছকাউণ্ট দিম আৰু এতিয়া পূজা আহি আছে পূজাৰ আগে আগে ইয়াত ডিছকাউণ্টটো আপুনি যথেষ্ট পৰিমাণে উপলব্ধ হ'ব আৰু গতিকে এতিয়া পূজাত যথেষ্ট পৰিমাণে দাৰ্জিলিং চোৱা মানুহ দাৰ্জিলিঙলৈ ভ্ৰমণ কৰা মানে পৰ্যটক যথেষ্ট পৰিমাণে যায় গতিকে আপুনি যদি যায় আপুনি কেইজন মানুহ যাব আপোনাৰ কোনোবা মানে কেইজন মানে ডাঙৰ কেইজন সৰু তেনেকুৱা এটা আমাক তালিকাটো দিব গতিকে আমি গোটেইখিনি চাই মেলি আপোনাক যিটো আমাৰ দম মানে আমাক দিবলগীয়া পইচা হয় তাত আপোনাক টেন পাৰ্চেণ্ট আমি আপোনাক দহ শতাংশ আমি আপোনাক ৰেহাই ব্যৱস্থা কৰিম আৰু আপুনি আমাৰ গোলাঘাটত উঠিলে ফৰকাটিঙতে উঠিব পাৰিব কামৰূপ এক্সপ্ৰেছ আছে চন্দিগড় এক্সপ্ৰেছ আছে ব্ৰহ্মপুত্ৰ মেইল আছে এইবোৰত আপুনি উঠি পেলাই আপুনি তালৈ যাব পাৰিব

এইখিনি তথ্য আপোনাক দিলো ধন্যবাদ